হয় মানুহে জীৱন যাপন কৰিবলৈ বিভিন্ন ধৰণৰ উপাৰ্জনৰ ভিতৰত হৈছে মাছ ধৰা এটা ব্যৱসায় মই দিনটোৰ প্ৰায় ছয় সাত ঘণ্টা নদীতে থাকোঁ আৰু যিমান পাৰোঁ সিমান মাছ ধৰিবলৈ চেষ্টা কৰোঁ মই মাছ ধৰিবলৈ যোৱা আগত গামোছা এখন পিন্ধি লওঁ আৰু গেঞ্জী এটাও পিন্ধি লওঁ আৰু পাৰিলে নিজৰ যিবোৰ মূল্যৱান বস্তু আছে সেইবোৰ ঘৰতে থৈ যাওঁ মই যিমান পাৰোঁ ৰৌ বৰালি বাহু চন্দা চেঙেলি গৰৈ কাৱৈ পুঠি চিতল কচ মাগুৰ ভুকুৱা শ'ল গ্ৰাছ কাৰ্প কমন কাৰ্প কুহি মিৰিকা চাইনা পুঠি কুচিয়া বৰিয়লা মোৱা খলিহনা খালৈভাঙি উৰা বামি শিঙি এইবোৰ মাছ ধৰিবলৈ চেষ্টা কৰোঁ আৰু মই মাছ ধৰিবলৈ ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী হ'ল যেনে জাকৈ খালৈ চেপা পলহ জাল বৰজাল লাঙি জাল ফাচি জাল খেৱালি জাল ইত্যাদি ইত্যাদি